আছোঁ অঁ কি কৰি আছোঁ মানে হেৰি নহয় ৰাস পাইছেহি যে

অঁ অঁ আহিবি অঁ মাজুলীত আহিবি ৰাস চাবলৈ আমাৰ ইয়াত এই

নাই পুৰণি ৰাসবিলাক চাবলৈ হ'লে তোৰ সত্ৰবিলাকত যাব লাগিব আৰু সেইবিলাকত নো চাব পাৰি আৰু বহুত জেগাত পতা হয় ৰাসটো সত্ৰ আটাইকেইখনেতেই পাতা বুলি কোৱা হয় মানে আমি চাইছোঁ বাৰু এই আহিবি থকা মেলাৰ ব্যৱস্থাটো ইয়াতে হ'ব আমাৰ ঘৰতে হ'ব

আৰু লগত কোনোবা আহিব নেকি অঁ অঁ খেলা কাটি পোন্ধৰ তাৰিখমানৰ পৰাহে হ হ'ব

অ অ পাৰিবি অঁ অঁ মোৰ লগৰো কেইজনমান আছে ইয়াত চিনাকিও কৰাই দিম বন্ধু বান্ধৱ আছে অঁ পাৰিলে অকণমান দীঘলীয়াকৈ আহিবি মানে ধৰ এই কেইবা জেগাটো চাব লাগিব ৰাসটো গম পাইছ নে নাই আৰু আমাৰ এই চামগুৰি বুলি কয় জেগা এখন আছে সত্ৰ অঁ অঁ মুখা শিল্পৰ কাৰণে তাত বিখ্যাত তাৰমানে পুৰণি হেৰিবিলাক তাতে দেখুওৱা হয় ৰাসৰ হেৰিতে দেখায় অ নালাগে নালাগে হেৰি এইটো সত্ৰবিলাকৰ প্ৰায় সত্ৰত ফ্ৰীয়ে আছে ৰাসটো হেৰি যিবিলাক ধৰ হলবিলাকত পাতে ৰাস এইবিলাকত তোৰ যেনিবা টিকট কাটিব লাগে

আমাৰ ওচৰত আছে এইখিনি আমি চামগুৰি বুলি কয় এখন জেগা আছে চামগুৰি সত্ৰ তাৰপা ওচৰতে সেইখন আমাৰ পৰা দুই কিলোমিটাৰমান হ'ব তাৰপা দিগিঙপুৰ সত্ৰ বুলি কয় তাতো পাতে আৰু অঁ ওচৰতে ওচৰতে আৰু তোৰ পাতে এই ততায় গাঁও বুলি কয় সেইটো বাৰু হেৰি এইটো সংঘৰ হয় তাত পাতে টিকেট কটা তাপা ইফাললৈ

মই ভাও লোৱা নাই বাৰু আমাৰ ল'ৰাহে লৈছে বাৰু মোৰ ল'ৰাই লৰাই লৈছে আগতে এই কমাৰ গাঁও বুলি কয় তাত লৈছিলে সংঘত আৰু দিহিঙপুৰ সত্ৰতো লৈছিলে সি এতিয়া তাক দিয়া মেলা নাই বাৰু হেৰি এতিয়া পৰীক্ষাও পাইছেহি গতিকে তাৰ এতিয়া অঁ লক্ষী পূজালৈ নিয়ে নি আৰম্ভ কৰে নাম মোকলাই আৰু কাষৰ

তাৰমানে পূৰ্ণিমা দিনাখনি নাটটো আৰম্ভ কৰে তাৰ পিছৰ পূৰ্ণিমাততো ৰাসটো কৰে অঁ ফ্ৰীত আহিব লাগিব কোনদিমা হয় এতিয়া কমলাবাৰী আহ নাই অফলা ঘাট বুলি আছে অফলা ঘাটেদি আহিব পৰা সুকীয়া সুকীয়া সুকীয়া যোনপিনে আহ সেইপিনে আহিব পাৰ বাইক লৈ আহোঁ বুলি ক'লে আহিব পাৰিবি চাৰিচকীয়ালৈ আহোঁ বুলি ক'লে আহিব পাৰিবি অ অ অঁ বাইকখন বাইক আনিলে যেনিবা সুবিধা হয় ফুৰি ফুৰিবলৈ হ'লে মই দূৰণিত চাম কমলাবাৰী বুলি জেগা এটা আছে তাত চাবগৈ পাৰি আমাৰ পৰা দূৰ তাৰপিছত আকৌ উজনি পালে এইটো ফুলনি বুলি কয় সেইফালেও পাতে তাতো ধৰি বাইক চাইক হ'লে যেনিবা যাবলৈ সুবিধা হয় তেনেকুৱা চিষ্টেমটো অঁ আমাৰ দক্ষিণপাট সত্ৰত পাতে আমাৰ পৰা ধৰ চাৰি কিলোমিটাৰ হ'ব তেনেকুৱা এই বহুত জেগাত পাতে হিচাপ নাই আৰু মানে য'ত যিমান ধৰ এইবিলাক এই হল ঘৰ আছে সেইবিলাকত পাতে আৰু সত্ৰনগৰীবিলাকত পাতে

তাকে তই অহাৰ দিনাখনি মোলৈ এটা ফোন কৰিবি এই পোন্ধৰ তাৰিখ অ অঁ আৰু বোলে কোনটো ঘাটেৰে আহিছোঁ সেইটো মোলৈ ফোন এটা কৰিবি অঁ আজিকালি চিষ্টেমটো টিকেট নহয় মানে আগতীয়াকৈ মানে টিকেটো হয় কিন্তু অনলাইন কৰিলে যেনিবা আগতীয়াকৈ পায় মই ৰাসৰ সময়ত যে ঢেৰ মানুহ হয় যে অঁ আজিকালি মানে সেই নাও এক্সিডেণ্ট এটা যে হৈছিলে শুনিছিলি চাগে অঁ সেই তেতিয়াৰ পৰাই ধৰ অনলাইন ছিষ্টেম কৰিলে আগতীয়াকৈ বুক কৰিব লাগে আৰু ইফালে ৰাসৰ কথা ধৰ হেৰি মানুহ ঢেৰ হয় যে পাৰিলে অনলাইনে কৰিব লাগে টিকেটটো তেনেকুৱা

অঁ দিব দিব এই মানে সৰু নাওখনত মানুহ নুঠে নহয় ভয় কৰে যে সেই কেছটোৰ পা সেইটো কাৰণে তোৰ সেই জাহাজ চাহাজ জাহাজবোৰ দিয়ে প্ৰায়

অঁ অঁ হাততে পোৱা হ'ব তেনেকৈ অঁ আহিবি আহিবি তাত মুখা শিল্প হেৰিটো ভালকৈ দেখাই ভাল ভাল ভাল ঠিকে আছে অঁ অঁ ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে অঁ কৰিম বাৰু